চৰাই আমাৰ পোহনীয়া বনৰীয়া বুলি বহুতো বিভিন্ন ধৰণৰ চৰাই আছে আমি বিশেষভাৱে বনৰীয়া চৰাই পথাৰ ঘৰ যাওঁতেও দেখোঁ ঘৰতো দেখোঁ যেনে ধৰি লওক কপৌ ভাটৌ শালিকা কাউৰী ডাউক চৰাই এইবিলাক আমি সদায় লগ পায়ে থাকোঁ আমাৰ ঘৰৰ চোতালতে পৰি থাকে সিহঁতে মানুহৰ পৰা আশা কৰে আমি ধৰি লওক কুকুৰা পাৰকেইটাক চাউল এমুঠি ছটিয়াই দিলে কপৌ ভাটৌকেইটাই খাইহি শালিকাকেইটাইও খাইহি ডাউক চৰাইও খাইহি পাছ চোতালত চৰাই মকৰা পেলাই দিয়াখিনি আৰু বিশেষভাগে পথাৰত আমি দেখিছোঁ বনৰীয়া চৰাই শগুন ক'ৰবাত মৰা শ এটা পৰি থাকিলে সেই তাতে শগুনে খাই থাকে তেনেধৰণে আমি চৰাই বহুতো ধৰণৰ চৰাই লগ পাইছোঁ চৰাই আমি থাকিবলৈ হ'লে প্ৰকৃতি লগত জড়িত আছে চৰাই প্ৰাকৃতিকভাৱে আমি যদি গছ গছনিবিলাক কাটি ধ্বংস কৰোঁ চৰাই থাকিবলৈ জেগা নাইকিয়া হয় সেইকাৰণে আমি প্ৰকৃতি পৰা যিখিনি পাওঁ গছ গছনি সেইখিনি আমি সংৰক্ষণ কৰি ৰাখিব লাগে আৰু চৰাই নহ'লে আমাৰ কিছুমান অসুবিধা হয় যেনে এতিয়া পথাৰত খেতি ডৰা কৰিছোঁ পোকে খাইছে সেই চৰাই আমাক উপকাৰ কৰে পোক পতংগবোৰ খাই মেলি আৰু পথাৰৰ ধান এতিয়া পকা ধানৰ দিনতো চৰাই মানুহে কৰা খেতিৰ পৰাই খায় তেনেধৰণে আমি সংৰক্ষণ কৰি ৰাখিব লাগে প্ৰকৃতিৰ যিখিনি গছ গছনি চৰাই থাকিব পৰা বাঁহ সাজিব পৰা জেগা আমি সেইবিলাক অলপমান চোৱা চিতা কৰিব লাগে সংৰক্ষণ কৰি ৰাখিছে নে নাই ৰখা আজিকালি বহুতো গছ গছনি কাটি তহিলং কৰি পেলাইছে চৰাই চিৰিকটি থাকিবলৈ বাঁহ সাজিবলৈ জেগা নোহোৱা হৈছে বনৰীয়াই হওক ঘৰচিয়াই হওক বহুত হেৰিয়ত সন্মুখীন হ'বলগীয়া হয় সিহঁতে আমি সেইবিলাকে অকণমান চোৱা চিতা কৰিব লাগে আৰু আগতে কিমান চৰাই চিৰিকটি ৰাখিবলৈ থাকিবলৈ জেগা আছিলে আজিকালি নোহোৱা হৈ গৈছে ল'ৰা ছোৱালী আকৌ কেটাবা মাৰিও মাৰিছে আমি সেইবিলাক চোৱা চিতা কৰিব লাগে চৰাই চিৰিকটি তেনেকৈ মাৰিবলৈ দিব নালাগে মানুহেও তেনেকৈ সকলোৱে আমি তেনেকৈ চোৱা চিতা কৰি থাকিব লাগে আৰু